আমাৰ অঞ্চলত বহুতো প্ৰাকৃতিক সম্পদ আছে যেনে বাঁহৰ বাৰী খেৰৰ বাৰী যিটো মানে ঘৰ বনায় ঘৰ চাল বনায় তাৰপিছত বেঁতৰ যিটো বেঁতৰ পৰা আমাৰ সামগ্ৰী বনোৱা হয় চকী টকি মেজ চেজ বনোৱা হয় তেনেকুৱা হয় তাৰপিছত আৰু আছে পুখুৰী আছে খেতি কৰিব পৰা মাটি আছে পৰ্যাপ্ত পৰিমাণে আহু খেতি বাও খেতি শালি খেতি বিভিন্ন প্ৰকাৰৰ আমাৰ খেতি কৰা হয় আৰু সৰিয়হ খেতি কৰা হয় মাহ সৰিয়হ তিল তাৰ উপৰি আৰু আমাৰ আলু আলু খেতি কৰা হয় যিটো আমাৰ মানে কাঠ আলু ঘূৰি আলু আদি খেতি কৰা হয় এইবিলাকৰ পৰা আমাৰ মানুহবিলাকৰ ব্যৱসায় কামত আগ আগবঢ়া হৈছে তেওঁলোকে ইয়াৰ মানে পইচা লৈ আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰিছে আৰু প্ৰাকৃতিক সম্পদৰ ভিতৰত আমাৰ মৎস পালনটো হয় মৎস্য পালন কৰি মানুহ বহুত উপকৃত হৈছে আৰু হাঁহ কুকুৰা পালন কৰা হয় আমাৰ মানুহবিলাক সাধাৰণতে জনজাতিৰ মানুহ তাত গাহৰি পালন কৰা হয় গাহৰি পৰা বহুত পৰিমাণে আৰ্থিক লাভ হ'ব পাৰে আৰু ইয়াৰ মঙহটো যথেষ্ট চাহিদা আছে খেতি বাতিও কৰা হয় তাৰপৰা আৰু বতৰ ইয়াৰ বতৰটো ভাল প্ৰাকৃতি প্ৰাকৃতিক হেৰিটো ভাল মানে খেতি খেতিৰ দিনত বৰষুণটো পোৱা যায় যথেষ্ট পৰিমাণে প্ৰকৃতি উপৰতে নিৰ্ভৰ হয় আমাৰ কোনো মানে মেচিন চেচিন আদি ব্যৱহাৰ কৰিবলগীয়া নহয় তাৰপৰা আৰু য'ত এইবিলাকৰ পৰা মানুহবিলাক পাকিবিলাক প্ৰকৃতিক সম্পদৰ পৰা মানুহবিলাক যথেষ্ট উপকৃত হৈছে